ইতিহাসৰ বিভিন্ন দৃষ্টিভংগী অধ্যয়ন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ ইতিহাস বুলিলে আমি বুজোঁ পুৰণি কিবা যদি ঘটনা ঘটিছিলে সেইবিলাকৰ বিষয়ে জনা ইতিহাস শব্দটোতেই সেইটো সোমাই আছে যে পুৰণি কথা যেতিয়া আমি পুৰণি কিবা ঘটনা পৰিঘটনাৰ বিষয়ে যেতিয়া আমি জানিম সেইখিনিয়ে হৈছে ইতিহাস এখন ঠাইৰ ইতিহাস হৈছে সেই ঠাইখনৰ দাপোনস্বৰূপ আমি যিদৰে এ দাপোনত নিজৰ মুখখন প্ৰতিফলিত হয় ঠিক তেনেদৰে ইতিহাসৰ পাত যদি আমি লুটিয়াওঁ তেতিয়াহ'লে এটা নিৰ্দিষ্ট ঠাইৰ বা এখন নিৰ্দিষ্ট স্থানৰ আমি কিছুমান ইতিহাস আ বিচাৰি পাওঁ ইতিহাস অধ্যয়নৰ কিছুমান গুৰুত্বপূৰ্ণ সমল আছে সেই সমলবিলাকৰ ভিতৰত আমি ধৰিব পাৰোঁ আ সামাজিক পৰিৱেশৰ বিষয়ে ৰাজনৈতিক পৰিৱেশৰ বিষয়ে পৰিৱেশৰ পৰিস্থিতিৰ বিষয়ে বা সেই ঠাইৰ সংস্কৃতিৰ বিষয়ে যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি সেই ঠাইৰ ইতিহাসৰ বিষয়েও কিছু কথা জানিব পাৰিম যেনে এ পুৰণি আমাৰ আমি যদি অসমখনৰ বিষয়ে উদাহৰণ হিচাপে লওঁ তেতিয়াহ'লে আমি আ পুৰণি অসমৰ এখন বিখ্যাত গ্ৰন্থ আছে কালিকাপুৰাণ সেই কালিকাপুৰাণখনৰ বিষয়ে যদি আমি সেই কালিকাপুৰাণৰ যদি আমি পৃষ্ঠা লুটিয়াওঁ তেতিয়াহ'লে আমি পুৰণি অসমৰ বিভিন্ন কথা পাম ঠিক তেনেদৰে বেদ উপনিষদ এইবিলাকৰ জৰিয়তেও আমি পাব পাৰোঁ কিছুমান অলিখিত সাহিত্য আছিলে যিবিলাক মুখ বাগৰি বাগৰি আহি বৰ্তমান সময়ত আ মুখে মুখে প্ৰচলিত হৈ আছে যিবিলাকক লোকগীত বুলি কোৱা হয় সেইবিলাকৰ জৰিয়তেও আমি আ জানিব পাৰোঁ আমি পুৰণি ইতিহাসৰ বিষয়ে লিখিত সাহিত্যৰ বিষয়ে জানিব পাৰোঁ যেনেদৰে শংকৰদেৱ মাধৱদেৱ আদি তে তেখেতসকলে বিভিন্ন সাহিত্য ৰচনা কৰি থৈ গৈছে সেই সময়ৰ পৰিস্থিতি পৰিৱেশৰ বিষয়েও আমি বৰ্তমান সময়ত সেইবিলাকৰ পাত লুটিয়াই পেলাইও আমি জানিব পাৰোঁ তেনেদৰে ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন ৰজা মহাৰজাই আমাৰ দেশখন আমাৰ অসমখনত ৰাজত্ব কৰিছিলে আ তাৰ ভিতৰত আহোমসকল পালসকল আ তাৰপিছত আহিলে আপোনাৰ বৰ্মন বংশ এই সকলোবিলাক যিসকল ৰজা আছিলে তেওঁলোকৰ ইতিহাস যদি আমি লুটিয়াওঁ তেতিয়াহ'লে আমি আ আমাৰ অসমৰ ইতিহাসৰ বিষয়ে জানিব পাৰিম আ পুৰণি এজন আছিলে আপোনাৰ চীনা পৰিব্ৰাজক হিউৱেন চাং তেওঁ এটা টোকা লিখি থৈ গৈছে সেই টোকটোতো আমি পুৰণি অসমৰ কামৰূপৰ বিষয়ে জানিব পাৰোঁ ঠিক তেনেদৰে এ ক'বলৈ গ'লে সাংস্কৃতিৰ বিষয়েও আমি জানিব পাৰোঁ আমাৰ অসমৰ সংস্কৃতি অতি আ অতি আ কি বুলি ক'ম আমাৰ অসমৰ সংস্কৃতি অতি মূল্যবান অতি ঐতিহ্যপূৰ্ণ আহোমৰ ৰজাসকলে ৰংঘৰৰ বাকৰিত ব'হাগ বিহু বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি ব'হাগী মেলা অনুষ্ঠিত কৰি আমাৰ সংস্কৃতি বৰ্তমানলৈকে চলাই ৰাখিছে সেই সকলোবিলাক আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ইতিহাস লুটিয়াবই লাগিবই বৰ্ত অতীত অবিহনে বৰ্তমান সম্ভৱ নহয় গতিকে আমি যদি চাওঁ তেতিয়া আমি ইতিহাসৰ পাত লুটিয়ালেহে বৰ্তমান পৰিস্থিতিত কেনেকুৱা ধৰণৰ সাল সলনি হৈছে সেই সকলোবিলাক আমি অনুধাৱন কৰিব পাৰিম অতীতত মানুহ আজিৰ দৰে জীৱন যাপন কৰা নাছিল বহুত অভাৱ অনাটন আছিল তেতিয়া দিনৰ মানুহৰ তেওঁলোকে মাংস পুৰি খোৱাৰ পৰা আজি গেছ জ্বলাই জুই ধৰি মাংস ভাজি

যদি আমি অতীতটো ভালদৰে জানো তেতিয়াহ'লেহে আমি বৰ্তমানটোত কেনেকুৱা ধৰণৰনো পৰিৱেশ পৰিস্থিতি পৰিৱৰ্তন হৈছে আমি সেই সকলোবিলাক জানিব পাৰিম সেয়েহে বৰ্তমান সময়ত ইতিহাসৰ পাত লুটিয়াবলৈ গ'লে আমি সেইসমূহ দৃষ্টিভংগী অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু আ অতীতত যি অতীততে যিবিলাক আছিলে সেইবিলাক কিছুমান কিছুমান ক্ষেত্ৰত মানে কিছুমান মানে কি আৰু যথেষ্ট ক্ষেত্ৰত আমাৰ আ বৰ্তমান সময়ত বহুতো আ চিন্তা চৰ্চা কৰি থকা হৈছে অতীততেনো এই বস্তুটো কেনেদৰে হ'ল বৰ্তমাননো এই পৰিস্থিতি কেনেদৰে পালেহি এই সকলোবিলাকৰ ওপৰত মাজে সময়ে বিভিন্ন ধৰণৰ গৱেষকসকলে গৱেষণা কৰি আছে প্ৰত্নতাত্বিক যিসকল আছে তেওঁলোকেও বিভিন্ন ধৰণৰ পুৰণি সমল বৰ্তমান সময়ত আ উদ্ধাৰ কৰি আহিছে এনেদৰে বিভিন্ন ধৰণে আমাৰ সমলবিলাকৰ ওপৰত অধ্যয়ন কৰি থকা হৈছে আৰু এইবিলাকৰ বিষয়ে জানিবলৈ হ'লেও আমি ইতিহাসৰ পাত লুটিয়াবই লাগিব আৰু সেয়েহে ইতিহাসৰ বিভিন্ন দৃষ্টিভংগী অধ্যয়ন কৰাটো বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়